কৃষিৰ ক্ষেত্ৰত প্ৰিয় দিশ সকলোবোৰেই হয় যিহেতু আমি সৰুৰে পৰা খেতি দেখি আহিছোঁ বা আমাৰ ঘৰত খেতি কৰেও খেতি কেনেদৰে কৰে বা খেতি কেনেদৰে কি কৰা হয় গোটেইখিনি আমি জানো বা আমাৰ অভিজ্ঞতা আছে যিহেতু সৰুৰে পৰা খেতিৰ লগতে জড়িত খেতিৰ পৰা এটা বস্তুৱে আনন্দ কৰিবলগীয়া কথা যে যদিহে প্ৰকৃতিয়ে দিয়ে মানে বতৰ যদি ভাল হয় তেতিয়া যেনে ধৰণে খেতি কৰা হয় ঠিক সেই ধৰণে খেতিটো লাভ কৰিব পৰা যায় চপোৱা হয় তেতিয়া মানে বহুত বেছি আনন্দিত হয় আমাতকৈ বেছি যিবিলাক যিবিলাকে খেতিয়ক বা খেতিখন কৰে সেই মানুহখিনি নথৈ আনন্দিত হয় যদিহে মানে প্ৰকৃতিয়ে কৰে বা বতৰ ভাল হয় যেতিয়া বৰষুণ লাগে বৰষুণ দিয়ে ৰ'দ লাগিলে ৰ'দ দিয়ে তেনেকুৱাকৈ এইটোতো আৰু আমি নিজে কৰিব নোৱাৰো বৰষুণে হওক বা ৰ'দেই হওক এইটো হৈছে প্ৰকৃতিৰ কথা প্ৰকৃতিয়ে যি দিয়ে আমি তাকেই গ্ৰহণ কৰিব লাগিব সেয়েহে প্ৰকৃতিয়ে যদি দিয়ে ৰ'দ লগা সময়ত ৰ'দখিনি দিয়ে বৰষুণৰ সময়ত আমাক বৰষুণখিনি দিয়ে তেতিয়া হ'লে সেই মতে কঠীয়াখিনি যেতিয়া ৰোৱা যায় বা খেতিখিনি ধানবিলাক ছতিওৱা হয় আকৌ যেতিয়া খেতি আমাৰ চপাব হয় তেতিয়া খেতিখন দেখিলেই মানে ভাল লাগি যায় বা মনটো আনন্দ পৰি যায় কিয়নো ইমান কষ্টকে খেতি এখন কৰা হয় সেই খেতিখন যদি ভাল হয় নথৈ আনন্দিত পোৱা যায় আজিকালি খেতি এখন কৰিলে বহুত খৰচৰ কথা আহি পৰে যিহেতু আজিকালি চব ট্ৰেক্টৰ বা হেৰি কৰে আগতে মানুহে নিজৰ ঘৰে ঘৰে গৰু আছিলে বলধ গৰু আছিলে নিজে নিজে হাল বোৱাইছিল আজিকালি তেনেকৈ গৰু নাথাকে তাতে হে কোনোবাই এক ঘৰ দুই ঘৰ মানুহৰ গৰু থাকে প্ৰায় ট্ৰেক্টৰেৰে কামটো কৰা হয় মাটি চহোৱা হয় সেই ট্ৰেক্টৰবিলাককো পইচা দিব লাগে বিভিন্ন খৰচ পইচা খৰচ হোৱাৰ পিছতো যদি খেতিখন ধুনীয়া লহপহীয়া খেতি হয় তেতিয়া হ'লে মানুহখিনি বিৰাট আনন্দ হয় আনন্দ পায় মনটোত বহুত আনন্দ পায় সেইয়ে মানে খেতিৰ পৰা বা কৃষিৰ পৰা আনন্দ এইটোৱে মানে যদিহে খেতি এখন কৰি খেতিখন ভাল হয় লহপহকৈ বাঢ়ি আহে তেতিয়া মানে সেইটোৱে মানুহ বা খেতি কৰা মানুহখিনিক মনত আনন্দ দিব পাৰে আজি যোৱা বছৰৰ পৰা মানুহে খেতি কৰিব পৰা নাই যোৱা বছৰৰ মানুহে কঠিয়া পাৰিছিল কঠিয়াবিলাক বানপানী আহিল বানপানীয়ে চব ধ্বংস কৰি দিছে কঠিয়াবিলাক মানুহে ৰুব নোৱাৰিলে তাৰ বিনিময়ত খেতি নোলালে খেতি নহ'লে অলপ অলপ হৈছে কৰবাত কিছুমানৰ নাইয়ে নোৱাৰিলেই কৰিব তেনেকুৱা আৰু এইবাৰো বতৰৰ একো মানে ভাল নহয় এতিয়াও পথাৰবিলাকত বহুত পানী কঠিয়া ৰুব পৰা নাই আৰু যদিও কিছুমানে ৰুইছে সেইবিলাক মানুহৰ পানীয়ে কিছুমান ধ্বংস কৰি দিব সেইবাবে যোৱাটো বছৰৰ পৰা খেতিৰ পৰিমাণ খুব কমি আহিছে খেতিখন যদিহে বেয়া হয় তেতিয়া খেতিয়কসকলে মনত বহুত কষ্ট পায় বহুত আঘাত পায় সেইহে যদি সেই বতৰ ভাল হয় প্ৰকৃতিয়ে দিয়ে তেতিয়া খেতি এখন কৰি উঠিম খেতিখন ভালদৰে চপাব পাৰিলে খেতিয়কবোৰে নথৈ আনন্দিত হয়